যিটো এটা অঞ্চলৰ এটা উদ্যোগতা যিটো ব্যৱসায় প্ৰচিজৰ থাকে বা ফেক্টৰী থাকে সেই ফেক্টৰীবিলাক যদি বন্ধ হৈ যায় যিখিনি মানুহ তাত কৰ্ম কৰি খাই থাকে কৰ্ম সংস্থাপন কৰি থাকে যিটো মানুহে নিৰ্ভৰ কৰি সেই বস্তুটো চলি থাকে সেই সেই বস্তুটো যদি বন্ধ হোৱাৰ পিছত মানুহখিনিৰ কি পৰিস্থিতি হয় কি অৱস্থা হয় সেইটো বিশেষকৈ আমি ক'ব নালাগে চব মানুহে জানে বহুত মানুহে জানে খোৱা নাটনি হয় খোৱা নাটনিৰ অভাৱ থকা মেলা অভাৱ হয়

নানান ধৰণৰ বে মানে যিটো ল'ৰা ছোৱালী পঢ়া লিখাৰ ক্ষেত্ৰত কষ্ট হয় বহুত অসুবিধা সৃষ্টি হয় কিয়নো এটা উদ্যোগ যেতিয়া বন্ধ হৈ যায় সেই উদ্যোগটো উদ্যোগ প্ৰথম সেইটো সেইটো নিৰ্ভয় কৰিয়েই মানুহখিনি জীয়াই থাকে তো সেইটোত কিবা এটা কৰ্মৰত অৱস্থাত থকাৰ কাৰণে ল'ৰা ছোৱালীক ভাল শিক্ষা দিম বুলি ভাল স্কুলত এডমিশ্যন দিয়ে সেই উদ্যোগটোৱেই যদি বন্ধ হৈ যায় সেই প্ৰতিষ্ঠানটোৱে যদি বন্ধ হৈ যায় সেই বাকী তাত যিখিনি মানুহ কৰ্ম কৰি থাকে সংস্থান কৰি চলি থাকে সেইখিনি মানুহ ক'ত যাব সেইখিনি মানুহে ল'ৰা ছোৱালীক ক'ৰ পৰা পোহপাল দিব ক'ৰ পৰা পঢ়াব কি কৰিব নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয় যেনেকৈ এটা ইটা ভাতাত এটা ইটা ভাতাত চম কিমান পৰিয়ালৰ পৰিয়াল চলে গোটেই গাঁৱৰ মানুহখিনি কৰ্মৰত হয় বা এটা ব্যৱসায় প্ৰতিষ্ঠান কিমান মানুহখিনি চলি থাকে এতিয়া সাধাৰণতে চাওক গুৱাহাটী যিটো সূতা কল বন্ধ কৰিলে জাগিৰোডৰ সেই জাগিৰোডৰ সূতা কল বন্ধ কৰোতে কিমান মানুহৰ সমস্যা কিমান নানা ধৰণৰ সমস্যা হ'ল সেই সমস্যাখিনি আজিলৈকে সমাধা কৰিব পৰা নাই এই মানুহখিনিৰ কি অৱস্থা হৈছে মানুহখিনিতো কিছুমান মানুহ ছুইচাইড কৰিব লগা পৰিণতিত পৰিছে সেই মানুহখিনি কিমান কষ্ট হৈছে ল'ৰা ছোৱালী পঢ়িব নোৱাৰা হৈছে ল'ৰা ছোৱালী শি শিক্ষিত ল'ৰা ছোৱালীও এতিয়া যি ল'ৰা ছোৱালী এতিয়া ধৰক আপোনাৰ ভাল ল'ৰা ছোৱালী ডন বস্ক'ত পঢ়িছিলে তেওঁলোকে এতিয়া আছামিছ মিডিয়ামত পঢ়িবলগীয়া হৈছে চৰকাৰী স্কুলত যাবলগীয়া হৈছে ত' সেই ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীখিনিয়ে এই ইংলিছ মিডিয়ামত থকা ল'ৰা ছোৱালীটোই আজি অসমীয়া এটা পঢ়িব নোৱাৰিব বা অসমীয়া মিডিয়ামত পঢ়াটো এটা ইংলিছত গৈ পঢ়িব আৰু কিন্তু অসমীয়া যিটো ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালী তেওঁ অসমীয়া মিডিয়ামত দি দিলে মানে তেওঁ বহুত পঢ়াত দিগদাৰ হয় বা কঠিন হয় নোৱাৰে সেয়ে চৰকাৰখনেও জানিব লাগে যে ব্যৱসায় প্ৰতিষ্ঠান এটা ফটকৈ বন্ধ কৰিব হ'লে কি কৰিব লাগে ক'ৰ পৰা কি হয় কেনেকুৱা চলিব লাগে বন্ধ কৰি দিম ক'লে বন্ধ কৰিলে পাছৰ মানুহখিনি কি হ'ব মানুহখিনি কি ক কি কাম কৰিব কৰ্ম সংস্থাপন এটা এনেকুৱা বস্তু মানুহ যিখিনি মানুহ আমি সদায় এটা আমি সদায় কৰ্ম সংস্থাপনৰ কাৰণেই আমি জীয়াই থাকোঁ কৰ্ম সংস্থাপন কৰিলেই সংস্থাপন এটা পালেই মানুহখিনি জীয়াব পাৰে বা আপুনি নহ'লে ঘৰত বহি বেকাৰ থাকিলেতো নহ'ব এটা উদ্যোগ যদি নাথাকে এটা ব্যৱসায় প্ৰতিষ্ঠান নাথাকে এটা এটা উদ্যোগ বন্ধ হৈ যায় তো এটা উদ্যোগ যদি নহয় উদ্যোগ নোহোৱা পিছ উদ্যোগ উদ্যোগ এখন কাম কৰি থকাৰ পিছত উদ্যোগটো ফটকৈ আজি চৰকাৰে কৈ দিব এই এইটো বন্ধ কৰিব লাগে বা বন্ধ হৈ যায় সেই উদ্যোগটো বন্ধ হোৱাৰ পিছত মানুহখিনিৰ কি মানে পৰিস্থিতিত আহি যায় আৰু বা কি পৰিস্থিতি হয় সেইখিনি চৰকাৰে জানিব লাগে এতিয়া সাধাৰণতে আমাৰ এতিয়া উদ্যোগ আছে যেতিয়া আপুনি চাওক দাবি ডুবিতে ধৰক উদ্যোগটো এইটো সূতা কল বহুত দিনৰ পৰা চলি বন্ধ হ'ল এতিয়া যিটো আপোনাৰ চেনিকল আছিলে সেইটোও বন কৰিলে এতিয়া আকৌ তাকে সেইবোৰ উদ্যোগ যদি বন্ধ হৈ যায় মানুহখিনি ক'ত কি কৰিব কৰ্ম সংস্থাপন ক'ৰবাত যদি কৰি থকা মানুহখিনি কৰ্ম সংস্থাপন কৰি থকা মানুহখিনি থাকে তে চাব লাগে যে কিমান মানুহ কৰ্ম সংস্থাপন কৰি আছে কিমান মানুহ আছে সেই উদ্যোগটোৰ পৰা কিমান মানুহ জীয়াই আছে সেই উদ্যাগ পৰা কিমান মানুহ পৰিয়াল চলি আছে কোনখিনি পৰিয়াল চলি আছে এতিয়া চাওক ভালৰ পৰা ডাঙৰ ডাঙৰ অফিচৰ পৰা এটা বাগানৰ উদ্যোগৰ কথা কৈছোঁ এখন বাগান যদি বন্ধ হৈ যায় সেই বাগানত কিমান কৰ্ম কৰ্ম সংস্থাপন কৰা মেথা মানে কিমান কৰ্ম কৰি থকা মানুহ আছে এখন বাগান এখন বাগান যদি বিক্ৰী হৈ যায় বা এখন বাগান বন্ধ কৰি দিয়ে এটা ফেক্টৰী তাত কিমান মানুহ কৰ্মৰত হয় কিমান মানুহৰ আলাই আঠানি হয় সেইটো নিজে জানিব লাগে তেওঁলোকে এতিয়া হালমৰ বাগানটো আমাৰ এটা বাগান আছিলে বন্ধ কৰিলে বাগানখন বিকি দিলে বাকী মা বেলেগ মানুহক দি দিলে বাগানখন ভাঙি মেলি চেছ কৰিলে এতিয়া সেই বাগানৰ মানুহখিনিয়ে কি কৰিব তেওঁলোকৰ জীৱিকা কি বাগানৰ মানুহখিনিটো জীৱিকা এটা বাগানেই সেই বাগানহে যায় তেওঁলোকৰ জীৱিকা বেলেগতো জীৱিকা নাই সেই বাগানখনে যদি বিকি দিয়ে বাগানখনেই উঠাই দিয়ে তেওঁলোকৰ জীৱিকা ক'ৰ পৰা হ'ব তেওঁলোকে ক'ৰ পৰা জীয়াব কি খাব ক'ৰ পৰা খাব কি কাম কৰিব এটা দুটা মানুহ বোলে দহটা পোন্ধৰটা মানুহ হ'লে ঠিক আছে ক'ৰবাত কিবা কৰি খালে ক'ৰবাত কাম কৰিলে যদি এখন এখন ফেক্টৰী বন্ধ হৈ যায় এই তাত হাজাৰ হাজাৰ মানুহ থাকে এই হাজাৰ হাজাৰ মানুহ কৰ্মটো কৰিব ক'ত কাম হাজাৰ হাজাৰ মানুহ কাম কৰিবলৈ এশ দিনৰ কাম এদিনত শেষ হ'ব এদিনত শেষ এদিনত শেষ হোৱাৰ পিছত বাকী মানুহখিনি কাম কি কৰিব বাকী কেইদিন এদিন খালে এদিন কাম কৰিলে এদিন খালে বাকী কেইদিন কি কৰি খাব সেইটো কাৰণে আজিকালি চাব লাগে চৰকাৰখনেও ভাবিব লাগে ভাবি চিন্তি চাব লাগে যে কোনটো উদ্যোগ বন্ধ কৰিব লাগে কোনটো উদ্যোগ চলাব লাগে কি কাম কৰিব লাগে কি কাম কৰিব নালাগে এই নিজে নিজে চাই তেওঁলোকে জানিব লাগে যে নিজে চাই কৰক আৰু কোনটো বন্ধ কৰিব লাগে কোনটো খুলিব লাগে তেওঁলোকে চাই কৰক এই কৈ মই সামৰিছোঁ